অঁ কোৱা ৰেণু অঁ তুমি যাবা নেকি

অ হ'ব দিয়া ময়ো যাম অলপ এই হেৰি অলপ ভাত অঁ অঁ অঁ অঁ মই দৌৰাদৌৰিকৈ ঘৰৰ কামখিনি কৰি লওঁ তাৰপিছত যাম দিয়া ন অঁ অঁ অঁ

অঁ সেই সিদিনা যে লৈছিলোঁ সেইযোৰকে পিন্ধি যাম দিয়া অঁ বেয়া হ'ব নেকি হ'ব দিয়া ন সেইযোৰে পিন্ধি যাম অঁ অঁ হ'ব হ'ব দিয়া অঁ অঁ অঁ অঁ অঁ

হ'ব মইতো খোজকাঢ়িব নোৱাৰোঁ ই ৰিক্সাতে যাম দিয়া

হ'ব ন